পূজা পাৰ্বণ উৎসৱ আমাৰ এই উৎসৱবোৰত আমি অসমীয়া মানুুহটো তাৰমানে উৎসৱৰে বিখ্যাত চব উৎসৱে আমাৰ পালন কৰা হয় দুৰ্গা পূজা সেই দুৰ্গা পূজা হয় আৰু কালি পূজা ৰাস সভা বিহু পূজা এইবিলাকততো আমাৰ বিখ্যাত আৰু চাৰিওফালৰপৰা আমি আমি উৎসৱৰ প্ৰিয় মানুহ আমাৰ এওঁ আৰু আমাৰ বিয়া পাৰ্বণৰো এটা এটা বিশেষ সেই বিশেষত্ব আছে বিয়াৰ ক্ষেত্ৰত তাৰমানে আমাৰ কই দৰা কইনাৰ তেলো ভাৰ বুলি কয় তেলো ভাৰৰ দিনা কইনাক গহনা চহনা পিন্ধায় আমাৰ লোকেল যিবিলাক সোণ সোণা গহনা আমাৰ বৰপেটীয়া মানুহগিলা বানোইতো সেইবিলাক পিন্ধায় সোণা গহনা পিন্ধায় আৰু কইনাক সেইদিনাখন পাট মুগাৰ কাপোৰ এইবিলাক দিয়ে দৰা ঘৰৰ পৰা আহে সেইদিনা তেলৰ ভাৰ বুলিয়ে কয় তেলো ভাৰৰ পৰা নেক্সদিনা হ'ল বিয়া বিয়াৰ দিনা ৰাতিপুৱাই দৰাও দৰাকে হওক বা কইনাকে হওক গা পা ধুৱাই লৈ ধুৱাই লৈ ৰে কলৰ গুৰিত কলৰ কলৰ গুৰিত গা পা ধুৱে লয় ধুৱাই লৈ উঠি মানুহৰ আমাৰ পৰম্পৰাগত কিছুমান কাপোৰ আছে সেইবিলাক কাপোৰ তাৰমানে আমাৰ বোৱা কাপোৰ সেইবিলাক যিবিলাক তাৰমানে সেইখন কাপোৰত বিলেট চিলেট নলগাই সেইখন কাপোৰ তাৰমানে একদিনতে কাঢ়িব লাগিব একেদিনতে পিন সেই সেই বনায় এনেহেন কাপোৰ কিছুমান আছে এইবিলাক সেই কাপোৰবিলাক তাৰমানে ইউজ কৰে কৰি দৰা কইনাক গা ধুৱে আমাৰ খা খাদ্যখিনিত আমাৰ পৰম্পৰাত খাদ্য ভাত মাছ মাংস এইবিলাক থাকে এইবিলাকক সেই সেই সেই সেই কৰে আৰু আমাৰ পূৰ্ব পুৰুষসকলক পূৰ্ব পুৰুষসকলক তাৰমানে আমাৰ সিদিনা নিমন্ত্ৰণ কৰে নিমন্ত্ৰণ শ্ৰাদ্ধ পাতে সেই শ্ৰাদ্ধ পাতি পূৰ্ব পুৰুষসক সকলৰ আশীৰ্বাদ লৈ পাছত আশীৰ্বাদ লয় আৰু এটা নখ কটা পৰ্ব আছে যিটো ভায়েকে কাটে ভায়েকে কাটে ভায়েকক বইনাকৰপৰা পুৰস্কাৰ দিয়ে তাৰমানে সেই কৰি আৰু আজি সেই আজিৰপৰা তাৰমানে তাহাৰ লগত যে কোনো সম্প নিজৰ মা পাপাৰ লগত সম্পৰ্ক কাটি গ'ল সেইটো এটা তাই সেই এটা ইছ্যু থাকে তাৰপাছত ৰাতি হ'লে দৰা কইনাই ইনকেতো খোৱা লোৱাখিনি চলিয়ে থাকপো দৰা কইনাই আহি দৰা কইনাই আহিলে দৰাক ৰাতি আংঠি চাংঠি পিন্ধায় সোণ সোণা গহনা আমাৰ লোকেল সোণা গহনা এইবিলাক যিবিলাক বনায় সেইবিলাক পিন্ধায় পাট পাটৰ কাপোৰ পিন্ধাই কিন্তু বগা ড্ৰেছ পিন্ধিব লাগিব বগা ড্ৰেছ হ'ল পাট মূগা পাটৰ বগা ড্ৰেছ পিন্ধে কইনাই সিদিনা ৰাতি আৰু দৰায়ো বগা ড্ৰেছ পিন্ধে দ সেই বগা ড্ৰেছ পাটৰ কাপোৰৰ বগা ড্ৰেছ যিটো সেই পাট পাট পলুৰপৰা বনায় আমাৰ অসমৰ কাৰণে বিখ্যাত পাট চিল্ক বুলি কয় সেই চিল্ক সেই চিল্কৰ কাপোৰ পিন্ধে পিন্ধি ৰাতি হোম যজ্ঞ হয় মাইলা মালা দিয়ে গলত দৰা কইনাই মালা দিয়ে মালা দি আৰু দৰাই কইনাক সেন্দুৰ পিন্ধাব সেন্দুৰ পিন্ধে এনেকৈ মাল্যবৰণ কৰি আৰু সাত পাক হোম যজ্ঞৰ কাষেদি সাত পাক ঘূৰিব দিয়ে যিটোত তাৰমানে কেইটামান বচন থাকে যাৰ চিৰদিন তাৰমানে একেলগে থাকিম বুলি বচন থাকে আৰু সুখে দুখে সকা সদায় লগ হৈ থাকিব এনেহেন আৰু কিছুমান পৰ্ব থাকে আৰু উৎসৱৰ ক্ষেত্ৰত আমাৰ উৎসৱৰ ক্ষেত্ৰত আমাৰ পূজা পাতল আমাৰ তাৰমানে বাৰ মাহে তেৰটা পূজা বুলি এটা আমাৰ অসমীয়াৰ সেই এক কথা আছে তাৰমানে বাৰ মাহত তেৰটা পূজা হয় কোনোবা দিনা নাৰায়ণ পূজা এলা তিথি বাৰ লৈ হয় দকচোন আৰু সেই বাৰ নাৰ নাৰায়ণ পূজা হয় নাৰায়ণ পূজাত তাৰমানে এই ঘট তত লয় আমাৰ আৰ মনসা পূজা হয় মনসা পূজাতো আমাৰ এই আত আমাৰ যিকোনো অসমীয়া ট্ৰেডিশ্যনেল ড্ৰেছ আছে সেইবিলাক ড্ৰেছ পিন্ধি কলহ লয় মাটিৰ কলহ সেই মাটিৰ কলহত পানী তোলে পানী তুলি কইনা আৰু আৰু আমাৰ বিয়াৰ ক্ষেত্ৰতো এটা কাপ পানী তোলা পৰ্ব আছে মানে হ'ল সেই নদীৰপৰা বা বিলৰ পৰা বা পুখুৰীৰপৰা পানী তোলে পানী তুলি সেই উৰুলি গান গায় সেইটো যিটো গান গায় সেইটো গানটোত উৰুলি দিয়ে উৰুলি গায় আৰু বিয়াৰ কিছুমান গান গাই সেই গান গাই সেই পানী তোলে সেই সেই সেই পানী দিহে দৰা কইনাক ধুৱাই আমাৰ এই ক্ষেত্ৰত মনসা পূজাতো সেইবিলাক তাৰমানে মনসা আইক সেই এই বাদ্যযন্ত্ৰ বাইজে লৈ যায় লৈ যাই মানে মনসা আইকো সেই সেই বিয়াৰ কইনাৰ পানীৰ নিচিনা সেনেকৈ পানী তুলিব যাই উৰুলি দি সেইবিলাকে দিওঁ তাৰমানে পৰ্ব কৰে কৰি মাথন মনসা আইক স্থাপন কৰে দূৰ্গা ব দূৰ্গা পূজাও হয় আমাৰ এতে পাঁচদিন দূৰ্গা পূজা হয় মা মাক সেই উৎসৱ পালন কৰে মাৰ মাৰ নামত তাৰমানে গোটেই গাঁওবাসীয়ে একেলগে লগ হৈ পূজা পাৰ্বণ কৰে আৰু আমাৰ এনকৈ তুলা তুলিকৈ সেইবিলাকত বহুত ক্ষেত্ৰত তাৰমানে আৰু আমাৰ সাংস্কৃতি দি ভৰা আৰু আমাৰ এতে ঢুলীয়া আছে ঢুলীয়া গান বাইজনাৰ কাৰণে ঢুই ঢুইলা বুলি কয় সেই ঢুইলা মাতে ঢুইলা মাতি এইবিলাক হাহুৱা কথা কয় আৰু এইবিলাক ভাৱৰীয়া আছে ভাৱৰীয়া এই ভাওনা কৰে অসমীয়াৰ মানুহৰ ভাওনাৰ এটা ড্ৰেছে আছে আৰু কিছুমানে যিকেইটা জক্কৰ বুলি কয় এই যে অঁ জক্কৰ টাইপৰ তাৰমানে ভাওনা পাতে ভাওনা পাতি মানুহক কিছুমান হাঁহি উঠা কথা কয় আৰু আমোদ দিয়ে এইক্ষেত্ৰত মানুহে বহুত আৰু আমোদ পায় পূজা পাৰ্বণত সেনেহেন নাট নাট হয় নাটক পাত মাতে স্থানীয় লোকৰদ্বাৰা নাটক হয় আৰু মানুহৰ আজিকালি নাটক কয় এই থিয়েটাৰৰ নিচিনা খোলা নাটক আছে সেই খোলা নাটকত মানুহে কৃষ্ণ নাৰায়ণ ভগৱানৰ এইবিলাকৰ অভিনয় কৰে আৰু কিছুমান মানুহেও তাৰমানে সাংস্কৃতিকৰ ক্ষেত্ৰত তাৰমানে কিছুমানে কৃষ্ণ হ'ব নিজৰ ৰাধা হ'ব নিজৰ নিজৰ তাৰমানে জীৱিত মানুহৰদ্বাৰাও কিছুমান অভিনয় কৰে এইবিলাক চাই বহুতে ভাল লাগে আৰু মূৰ্তি পূজাতো আছেয়ে মূৰ্তিটো মূৰ্তি বনায় একদম সাইলাখ ভগৱান নিজৰ মূৰ্তিবিলাক বনায় মানুহৰ নিচিনা একদম পূৰা একুৰেট দেখিবলৈ পূৰা মানুহ যেনে লাগে এনেকুৱা এইবিলাক মূৰ্তি বানোই সেইবিলাকৰ ক্ষেত্ৰত আৰু ত' চব চাইডেই আগ আগৰণুৱা ভালে লাগে অসমৰ সংস্কৃতি অসমৰ অসমৰ পৰম্পৰা সদায় জীৱিত থাকক আৰু এইবিলাক চলি থাকক বৰ ভাল লাগে তাৰমানে এইখিনি যদি চলি থাকে নিশ্চয় যুগ যুগান্তৰ চিৰযুগমীয়া আহি থাকপো ভালে লাগে আৰু এইখন আৰু মানুহ তাৰমানে সংস্কৃতিৰ ক্ষেত্ৰত অসম আৰু আমাৰতো তাৰমানে বাৰ মাহত তেৰটা পূজা না আমাৰ আৰ তাৰমানে আৰু ক মানুহেই উৎসৱ পাৰ্বণ কৰি ভালেই পায় চবছে দূৰ উৎসৱৰ কথা ক'লে কিমান উৎসৱ ক'ম পানী তোলাৰপৰা আদি কৰি কত কিমান উৎসৱ আছে হিচাপেই নাই অসমত অসমৰ সেই আৰু উৰ সেই আছে সভা আছে সভা তেনেকৈ বহুত বাণিজ্য মেলা আছে এইবিলাকো উৎসৱ হৈ থাকে আৰু জগন্নাথৰ আমাৰ এৰে সৰ্থেবাৰীত জগন্নাথ মন্দিৰক সেয়া সেৱা কৰে আৰু শংকৰদেৱ মাধৱদেৱ আমাৰ আমাৰ ইয়াতে শংকৰদেৱ মাধৱদেৱে এক নাম ধৰ্ম প্ৰচাৰ কৰিছিল তাতে এটা ডাঙৰ মন্দিৰ আছে য'ত তুলসী খুঁটা আছে সেই তুলসী খুঁটা তাৰমানে নিজে নিজে নদীত ভাঁহি আহি সেই সেই তুলসী ফুল খুঁটা ভাঁহি আহিছিল আৰু সেই পৰাই ডাঙৰ এটা মন্দিৰ বনাইছে তাতে য'ত তাৰমানে ছোৱালী মানুহক মানুহৰ তাৰমানে পুষ্পিতা হোৱা ছোৱালীক তাতে সোমাব নেদে কাৰণ তাৰমানে যদি চুৱা ভাল লাগিব বুলি আৰু কিন্তু সেই সংস্কৃতি আৰু কিছুমান ক্ষেত্ৰত তাতে এই মন্দিৰত নিমখ দেই য'ত তাৰমানে নিমখ নিমখ দিয়ে আৰু এলা সিধা দিয়া বুলি কয় সিধা দেই চাউল তাউল এইবিলাক মানে তুলা তুলিকে দেই তাতে সেই সেই সেই অনুযায়ীয়ে মানুহ কিছুমানৰ উপাধিবিলাক ভঁৰালী হৈছে যায় ধন ভঁৰাল কৰে সেই তাতে সেই মন্দিৰত যায় ধন ভঁৰাল কৰে ভঁৰালী হৈছে আৰু যায় তাৰমানে বস্তুবিলাক তুলি ফুৰে সেই মানুহক নাম দিছে হ'ল বৰা নাম দিছে এনে এনেহেনে কিছুমান আৰু গায়ন বায়ন যোনে গান গায় তাক সেই গায়ন বুলিও কয় যায় বায়ন যোনে বাইজনা মাৰে তাক বায়ন বুলি কয় এনেকৈ তাৰমানে সংস্কৃতি সেই এটা জাতিক একোটা জাতিক সেই সেই নিজৰ কিছুমান উপাধি ডেকা শৰ্মা এইবিলাক উপাধি এৰি সেই মানুহৰ যিটো তাৰমানে কৰ্ম আছিল কৰ্মটোৱে দিয়ে তাহাৰ উপাধিবিলাক সৃষ্টি কৰিছে টাইটেলবিলাক সৃষ্টি কৰিছে এনে ক্ষেত্ৰতে বহুত ভাল লাগে এইক্ষেত্ৰতো তাৰমানে এটা একতাৰ এনাজৰী আমাৰ বৰপেটীয়া মানুহৰ খুবেই প্ৰয়োজনীয় আৰু এই একতাৰ এনাজৰী সদায় থাকিব লাগিব আৰু বৰ বৰপেটাত দৌল উৎসৱ হয় য'ত তাৰমানে দৌল উৎসৱত তাৰমানে শ্ৰীকৃষ্ণই সেইহৰ পৰা ঘুনুচাৰ ঘৰৰ পৰা আহিব সেই সেই যিটো দৃশ্য দৃশ্য সেইটো চাবায়ে ভাল লাগে বাঁহ বন্ধা দৃশ্য আৰু যিটো তাৰমানে মানুহক ৰঙে দি এনেকৈ ৰঙে দি ৰঙালী কৰি তোলে মানুহক চিনিয়েই নাপায় যে মানুহে ইমান ধুনীয়াকৈ তাৰমানে অভিনয় কৰে আৰু এনে কৃষ্ণ ভগৱানৰ কাৰণে ইমান তাৰমানে এটা সেই সৰ মানুহৰ উৎসৱটো পালন কৰে মানুহৰ ভক্তি ভাৱ সেইটো চিৰযুগমীয়া হৈ থাকক